কেইটামান মই জনাৰ ভিতৰতে মোবাইল ফোন হৈছে মোবাইল ফোনৰ নাম হৈছে এম আই পক' চেমচাং ভিভ' এপল আৰু বহুতো আছে বাৰু এই মই ব্যৱহাৰ কৰি থকা মোবাইল ফোনটো হৈছে চেমচাং এছ টুৱেণ্টি ফ'ৰ ইয়াৰ ব্যৱহাৰটো বহুত উন্নত যিহেতু কেমেৰাটো যথেষ্ট ভাল তাৰপিছতে যোগাযোগৰ মাধ্যম হিচাপেতো মোবাইলটো আজিকালি বহুত উন্নতেই আৰু বেংকৰ কিছু কামৰ বাবে ধৰক ইউটিউবৰপৰা বহুতো নজনা কথা জানিব পাৰি বনোৱাৰ ক্ষেত্ৰতে হওক বিভিন্ন দক্ষতাসম্পন্ন কামৰ ক্ষেত্ৰত চিলাই কৰা চিলাই কৰাই হওক বা ৰন্ধন প্ৰকৰণৰ ক্ষেত্ৰতেই হওক আৰু বিশেষকৈ মোৰ সুবিধা এই ক্ষেত্ৰত পাইছোঁ যে নিজৰ সন্তানক এই নজনা কথা এটা দেখুৱাবলৈ পাঠ্যক্ৰমৰ নজনা কথা এটা দেখুৱাবলৈ বৰ সুবিধাজনক হয় আগতীয়াকৈ তেওঁলোকক দেখোৱাৰ আগতেই ইউটিউবৰপৰা কথাটো জানি লৈ পেলাইনি তেওঁলোকক আকৌ দেখুৱাবলৈ আমাৰ যথেষ্ট সুবিধা হয় আটাইতকৈ গুৰুত্বপূৰ্ণ সুবিধাটো মই সেইটোহে পাইছোঁ মোবাইলৰ যোগেদি যে তাৰ মোবাইল ফোনৰ ব্যৱহাৰটো যদি শুদ্ধভাৱে কৰা হয় গতিকে মোবাইলৰ যোগেদি বহুত উন্নত ব্যৱস্থা হাতত ল'বপৰা হয়